অঁ আমাৰ ইয়াত চাবলগীয়া বহুতেই আছে মানে ৰংঘৰ আছে তলাতল ঘৰ তাৰপিছত চৰাইদেউ আছে তাৰপিছত এতিয়া ৰংঘৰত মানে আমাৰ প্ৰতি বছৰে মানে বিহু বিহু প্ৰদৰ্শন হয় মানে সেই বিহু বিহু নৃত্য মানে তাত ধুনীয়াছে এটা ল'ৰা আৰু ছোৱালীবিলাকে তাত মানে বিহু নৃত্য কৰে মানে ধুনীয়া তাত এটা বিহু ডান্স আহিলে চাবলৈ পোৱা যাব আপুনি এই ৰংঘৰ তলাতল ঘৰ মানে আৰু বহুতো কিছুমান পুৰণি কীৰ্তিচিহ্ন ৰজাদিনীয়া মানে দৌল আছে দেৱালয় আছে তাছত যেনেকৈ শিৱদৌল তাৰপিছত বিষ্ণুদৌল জয়দৌল দেৱীদৌল তাৰপিছত এইফালে আহোম স্বৰ্গদেউসকলৰ মানে তাত মৈদাম আছে

অঁ বিহুত নাচ গান মানে আমাক আমাৰ অসমীয়া জাতিটোৰ ওপৰত মানে তাত ধুনীয়া নাচ গান হয় মানে ধুনীয়া আৰু নাচ গান হয় তাৰপিছত তাত তাৰ ল'ৰা ছোৱালীয়ে এটা মানে ধুনীয়াকৈ উপভোগ কৰে মানে ধুনীয়া মনোৰঞ্জন কৰে ধুনীয়াকৈ বিহু নাচি মানে ল'ৰা ছোৱালীয়ে এনেকৈ অঁ শিৱসাগৰৰ ওচৰে পাঁজৰে মানে এতিয়া ওচৰতে যে আছে মৈদাম মৈদাম হে মৈদাম আছে বৰহিল আছে তেনেকৈ ওচৰত আৰু সেই মৈদামবিলাকত মানে তাত এতিয়া মেদাম মেফি পাতে মেদাম মেফিত তাত এটা অনুষ্ঠান হয় আমাৰ আহোম মানে তাত আহোম সম্প্ৰদায়সকলে মানে তাত পূজা কৰে নিজৰ মানে পৰিপোসকলৰ লগত মানে পূজা কৰে তাত মানে ধুনীয়া গাহৰি গাহৰি দিয়ে লাওপানী বুলি কয় এইটো এটা মানে আহোমসকলৰ মানে এটা হেৰি আৰু ৰস হয় এইটো পৰম্পৰাগত এইটো নিয়ম হয় তেওঁলোকে মানে এইবিলাক নিয়ম আছে এইবিলাকো আহিলে আপোনালোকে চাবলৈ পাব খাবলগীয়া তেনেকৈ মানে কি খাব লোকেল লোকেল হ'লে বোলে লোকেল চিকেন আছে বোলে হাঁহ মাংস তাৰপিছত লোকেল কুকুৰাৰ একদম কণী তাৰপিছত গাহৰি গাহৰিও পোৱা যাব তাছত লোকেল মাছ একদম ধুনীয়া মানে ধুনীয়া খাদ্য সম্ভাৰ মানে আমাৰ অসমীয়া ধুনীয়া খাদ্য সম্ভাৰ একদম খাবলৈ পাব আপোনাৰ আহিলে আৰু বেলেগ কিবা কিবি চাবলগীয়া ঠাই মানে আমাৰ ইয়াত ওচৰতে চাবলগীয়া আৰু বহুতো আছে বিভিন্ন জেগা যেনে কমলাবাৰী কমলাবাৰী তাত ধুনীয়াকৈ পিকনিক পিকনিক স্পট হয় মানে ধুনীয়া চাবলগীয়া তাৰ মানে সৌন্দৰ্যত আৰু তাত আছে ধুনীয়াকৈ এইবিলাক চাব পাৰিব তাৰপিছত ওচৰতে আছে কিছুমান এইবিলাক ধুনীয়া আছে শিৱদৌল আছে শিৱদৌলত আহি মানে আপোনাৰ ধুনীয়াকৈ পূজা কৰিব পাৰিব শিৱদৌলত অঁ হয় হয় ন অঁ তেনেকৈ নদীপুৰত তেনেকুৱা জেগা চাবলৈ হ'লে আপোনালোকে আহিব লাগিব যিটো মানে অসম নাগালেণ্ডৰ সীমান্তত মানে এটা হেৰি আছে আহোম স্বৰ্গদেউসকলে মানে বৰহিল যিটো বৰহিল বুলি কয় বৰহিলটো এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য মানে চাবলৈ দেখিবলৈ পাব আপোনালোকে তাৰপিছত আৰু শিৱসাগৰ ওচৰতে মানে দিচাংমুখ বুলি আছে দিচাংমুখ চাবলৈ পাব ডিখৌ মুখ চাব ডিখৌ মুখ হয় হয় মিচিং অঁ দিচাং অঁ তাত মানে দিচাংমুখত এ তাৰমানে হেৰি হয় এটা ফেষ্টিভেল হয় সেই ফেষ্টিভেলটোত মানে বিভিন্ন পৰম্পৰাগত খাদ্য মানে খাদ্য পোৱা যাব তাত মানে এইটো লাওপানী বুলি কয় যিটো গাহৰি পুৰা তাৰপিছত গাহৰি ফ্ৰাই একদম ধুনীয়া বিভিন্ন ধৰণৰ মানে খাদ্য মানে খাবলৈ পাব জুতি ল'বলৈ পোৱা যাব আপোনাৰ মানে এইটো সকলে মানে মিচিং মিচিং নৃত্য হয় মানে মিচিং নৃত্য তেওঁলোকে মানে ধুনীয়া এটা মানে ডান্স ধুনীয়া নৃত্য চাবলৈ দেখিবলৈ পোৱা যাব আপোনাৰ

মানে সম্প্ৰদায়সকলৰ মানে সিহঁতৰ নিজৰ মানে উপৰি পুৰুষসকলৰ যিসকলৰ মানে ম মৰি গ'ল মানে তেওঁলোকক তেওঁলোকক মানে এটা সম্প্ৰদায় পূজা কৰে তাত সেই সেই কিছুমান খাদ্য দিয়ে যে গাহৰি দিয়ে দেখিবলৈ পোৱা যাব খাবলৈ যাব কিছুমান নীতি নিয়ম মানে ধুনীয়া দেখিবলৈ অঁ বাদ্যযন্ত্ৰবোৰ আমাৰ তেনেকৈ এনেকৈ ঢোল হ'ল তাল পেঁপা বাঁহী তাৰ পা বল লফেন আছে আৰু বহুত গাহৰিটো মানে অঁ অঁ গাহৰিটো আপুনি মানে পুৰি খাব পাৰিব বইল কৰি খাব পাৰিব তাছত যিটো স্ম'ক চিকেন বুলি কয় এইটো শুকুৱাই মানে শুকুৱাই টো তেনেকৈ দিও খাব খাব পাৰিব আপোনালোকে আৰু চুঙাত দিও খাব পাৰিব মানে আপোনাৰ মৰ্জি আৰু যিমান ধুনীয়াকৈ বিভিন্ন ধৰণে আপুনি খাব পাৰিব তাৰমানে গাহৰি লগত অঁ গাহৰি লগত মানে তো আপুনি ধুনীয়া বেম্ব' শ্বুট বেম্ব' শ্বুটটো একদম বেম্ব' শ্বুটৰ আপোনাৰ একদম ধুনীয়া বেম্বো শ্বুট তাৰপিছত কচু যিটো বুলি কয় লত হেৰি কচুুলতি কচুলতি লগত গাহৰি একদম মানে একদম মেচ কৰে তাৰমানে একদম ধুনীয়াকৈ খাব পাৰিব তাৰমানে খাই বিৰাট টেষ্ট পাব তাৰমানে আপুনি অঁ পিঠা পিঠা পিঠা হৈছে মানে আমাৰ মানে বিহু কৰে পিঠাবিলাক হা পিঠা এতিয়া হৈছে আমাৰ তিল পিঠা আছে তাৰপিছত তেল দিয়া পিঠা নলপৰা পিঠা তাৰপিছত ভাপত দিয়া পিঠা তাৰপিছত ভাপত দিয়া পিঠা তেল পিঠাটো হৈছে মানে এটা হৰি মানে এইটো পিঠাটো হৈছে মানে ধানৰ পৰা মানে যিটো চাউল যে ওলাই সেই চাউলটো মানে গুড়ি ঢেঁকীত বা মিলত খুন্দি মানে মানুহে খুন্দি মানে যিটো গোটেই পিঠা গুৰি গুৰি হয় যে সেই গুৰিটোকে পিঠা বুলি কয় তাছত সেইটো পিঠাৰ পৰাই মানে বিভিন্ন ধৰণৰ মানে পিঠা বনোৱা হয় তামানে সেই পিঠাটো মানে আপোনালোকে মানে খালে মানে বিৰাট টেষ্ট পাব তাৰমানে শুনি আছো কওক

হয় হয় প্ৰথমতে আপুনি আহিবনে আহিব আপোনালোকে আহিব শিৱসাগৰ আহিব শিৱসাগৰত নামিব শিৱসাগৰত নামিব প্ৰথমতে হোটেল ইয়াত হোটেলতো আমাৰ পুৰা বহুতেই মানে পোৱা যায় বহুতকেইখন হোটেল আৰু সেই বিভিন্ন ধৰণৰ মানে আমাৰ থলুৱা খাদ্য খাদ্য মানে এই থলুৱা খাদ্যবিলাক আপুনি খাবলে পাব মানে ধুনীয়া বিৰাট ধুনীয়া এই ধুনীয়া তাৰপিছত টুৰিষ্ট প্লে'চবিলাক আপুনি তাৰপিছত ভ্ৰমণ কৰিব পাৰিব মানে এনেকুৱা ধুনীয়া ধুনীয়া জেগা মানে আপুনি দেখিবলৈ পোৱা যাব

অঁ হাঁহ মাংস হাঁহ মাংস মানে হৈছে হেৰি হাঁহ মাংস হৈছে এইটো পাতিহাঁহ বুলি কয় হা এইটো খাবলৈ বিৰাটেই টেষ্টি হয় মানে বহুত মানে তেলিয়া হয় মানে এইটো খাবলৈ বিশেষকৈ মানে এইটো আপুনিটো ফ্ৰায়ো খাব পাৰিব মানে এইটো ফ্ৰাই ফ্ৰাই এটা বেলেগ ফ্লেভাৰ দিব তাৰমানে আপোনাক এটা যিটো মানে অকল ফ্ৰাই মানে ফ্ৰাই মানে একদম পিঁয়াজ আৰু দি মানে একদম ধুনীয়াছে একদম ফ্ৰাই কৰি মানে সেইটো এটা ফ্ৰাই হ'ব দে ড্ৰাই ফ্ৰাই বুলি কয় সেইটো তাৰপিছত আৰু এটা আছে আপুনি গ্ৰেভি খাওঁ বুলি ক'লে মানে এইটো কোমোৰা আৰু হাঁহ মানে কোমোৰা হাঁহ বুলি কলে মানে আমাৰ এটা হেৰিয়া মানে কোমোৰা হাঁহ বুলি ক'লে তাৰমানে আপুনি একদম মানে সেই খাওঁ খাওঁ লাগি যাব তাৰমানে মানে পুৰা টেষ্টি তাম তাৰমানে পূৰা এইটো ভাত অঁ ভাত আপোনাৰ মানে এইবিলাক কি চাউল ৰঞ্জিত চাউল তাৰপিছত বাচমতি তাৰপিছত বৰা চাউল আপুনি মানে খোৱা চাউল মানে আপুনি আপুনি মানে যোনটো পচন্দ কৰে তাৰমানে সেইটো ধুনীয়া চে খাব পাৰিব তাৰমানে আপোনাৰ আপোনাৰ মন গ'লে হ'ব তাৰমানে কি ক'লে অঁ হয় হয় হয় এই বৰা চাউলৰ পৰা পিঠা পিঠা

অঁ অঁ বৰা চাউল বৰা চাউলটো আপুনি মানে হেৰিকৈ খাব পাৰিব মানে পিঠা বনাই খাব পাৰিব চুঙাত দি খাব পাৰিব বা পায়স মানে ক্ষীৰ যে বনাই ক্ষীৰো বনাই খাব পাৰিব তাৰমানে আপুনি

অঁ এই অঁ এইবিলাক মানে হেৰি আহোম স্বৰ্গদেউসকলে মানে তাত নিজৰ মানে টেকন'লজি মানে টেকন'লজি ব্যৱহাৰ কৰিছিলে মানে একো ৰদ চিমেণ্ট নোহোৱাকৈ মানে তেওঁলোকে মানে এইবিলাক আৱিষ্কাৰ কৰিছিলে মানে বনাইছিলে মানে এটা মানে তাত মানে এইবিলাক যিবিলাক যে ইটা ইটাবিলাক কেনেকৈ জইন দিছিলে আমাৰ যেনেকৈ যে ঘৰ বনালে চিমেণ্ট বালি ইটা এনেকৈ মিক্স কৰে তেওঁলোকে মানে এইবিলাক মানে হেৰি মানে এইবিলাক ব্যৱহাৰ কৰা নাছিলে তেওঁলোকে ব্যৱহাৰ কৰিছে এইবিলাক মই যে ক'লোঁ পাতিহাঁহ পাতিহাঁহ যে ডাঙৰ কণী এনেকৈ বৰা চাউল নিশাকনি গছৰ চাউল গছৰ গছ বিভিন্ন ধৰণৰ গছৰ গুটি মানে এনেকৈ খুন্দি মেলি একদম মানে একদম তাৰ ধুনীয়াকৈ একদম আঠা হিচাপত চিমেণ্টৰ নিচিনা বনায় মানে ধুনীয়াচে মানে এনেকৈ আৰু তেনেকৈ থৈ দিয়ে মানে এইবিলাক গাঁঠিছিলে বনাইছিলে একো এইটো তাত এইটো অঁ অঁ অঁ হয় হয় হেৰি দৌল বুলি শিৱদৌল আছে বিষ্ণুদৌল আছে দেৱীদৌল আছে আছে আৰু পুখুৰী শিৱসাগৰ পুখুৰীটো এইটো এছিয়াৰ ভিতৰতে ডাঙৰ পুখুৰী চাগে শিৱসাগৰত মানে ধুন বিৰাট ডাঙৰ এটা মানে বিৰাট ডাঙৰ এটা বহল এটা পুখুৰী মানে আছে তাত এটা ধু মানে মান এক দিনাই মানে খান্দি উলিয়াইছিলে তাৰমানে যিটো মানে এনিশাতে মানে খান্দি উলিয়াইছিলে

অঁ শিৱসাগৰ পুখুৰীটো জয়সাগৰ পুখুৰী আছে জয়সাগৰ পুখুৰী আৰু এইবিলাক বিভিন্ন ধৰণৰ মানে বহুত হৈ আছে তাৰমানে অঁ হয় হয় হয় পাৰিব নিশ্চয় পাৰিব হয় হয় হয় পাৰি হ অঁ হয় হয় পাৰিব এইবিলাক ধুনীয়াছে আপুনি আহিলে মোক ফোন কৰিলে হ'ব ধুনীয়াছে আপোনাক হয় হয় হয় মোৰ ঘৰ শিৱসাগৰ নাজিৰা

এইবোৰৰ পৰা শিৱসাগৰ পৰা বেছি দূৰ নহয় প্ৰায় বাৰ কিলোমিটাৰামান হ'ব আৰু হয় হয় অঁ ধন্যবাদ নিশ্চয় পাৰিব আপোনালৈও ধন্যবাদ থাকিল গতিকে আহিব আমাৰ শিৱসাগৰখন ধুনীয়াছে চাই যাব